যোগাসনৰ কাৰণে আমাক বিশেষ সঁজুলিৰ দৰকাৰ নহয় যোগাসনৰ কাৰণে অকল আমাৰ এখন মেট দৰকাৰ হয় আৰু সদায় মানে অলপ ঢিলা কাপোৰ পিন্ধিব লাগে তেতিয়াহ'লে যোগাসনত সুবিধা হয় টাইট কাপোৰ হ'লে যোগাসন কৰাত অলপ অসুবিধা হয় সেইকাৰণে সদায় ঢিলা কাপোৰ পিন্ধিহে যোগাসন কৰিব লাগে যোগাসন মোৰ বিশেষ সঁজুলি এনে বহুত ধৰণৰ সঁজুলি পোৱা যায় কিন্তু যোগাসত আমাৰ আমাৰ গাঁৱত বা হেৰিত সেই যোগাসনৰ সেইবিলাক সঁজুলি নাই গতিকে নিজেও কিনাৰ সিমান সম্ভৱ নহয় সেইকাৰণে আমি মেট এখনতে সদায় মানে যোগাসন মানে একেলগে গোটেইবিলাক ওচৰৰ পাঁজৰৰ মানুহ বা হেৰি মিলিকেনে আমি একেলগে যোগাসন কৰোঁ আৰু যোগাসন কৰোঁতে আমি বিশেষ সঁজুলিৰ মানে দৰকাৰ নহয় যোগাসন কৰাৰ সময়ত সদায় ট্ৰাউজাৰ বা এনেকৈ ঢিলা কাপোৰ পিন্ধিলে মানে বে সুবিধা হয় আৰু য যোগাসন কৰোতে মানে দেহাৰ মানে কিছুমান অংগ বা হেৰি আমাৰ মানে বহুত ধৰণৰ হেৰি ভাজ বা হেৰি মানে হেৰি কৰিব লাগে সেইকাৰণে সদায় ঢিলা কাপোৰ পিন্ধিহে যোগাসন কৰিব লাগে যোগাসনত আমাৰ কোনো বিশেষ সঁজুলিৰ দৰকাৰ নহয় এই মেটখনেই হৈছে যোগাসনৰ আমাৰ প্ৰধান সঁজুলি এই মেটখনৰ দ্বাৰাই মেটখনৰ ওপৰতে আমি যোগাসন কৰা হয় আৰু এই ঢিলা কাপোৰ পিন্ধিয়ে আমি যোগাসন মানে কৰোঁ লগতে ওচৰৰ মানে যিকেইজন আমি লগ হৈ একেলগে যোগাসন কৰোঁ সকলোৱে সেই ঢিলা কাপোৰ পিন্ধিয়ে যোগাসন মানে আৰম্ভ কৰে সেয়ে বিশেষ আমাৰ যোগাসনৰ কাৰণে আৰু বিশেষ কোনো সঁজুলিৰ দৰকাৰ নহয় যোগাসন সদায় দুই সময়ত কৰিব লাগে ৰাতিপুৱা আৰু আবেলি সেই মেটখনৰ ওপৰতে আমি সদায় দুই দুইটা সময়তে যোগাসন কৰোঁ